বৰ্তমান আৰু আগৰ গানৰ মাজৰ ডিফাৰেঞ্চ কি যে বৰ্তমান আগৰ গানখিনি শুনি আমি ভাল পাইছিলোঁ যেনেকৈ বৰগীত লোকগীত বা এইবিলাক আমি ৰেডিঅ'ত ৰাতিপুৱাই শুনি বৰগীত লোকগীতবিলাক শুনি আমাৰ ভাল লাগিছিল আৰু আপোনাৰ তোমাৰ আগৰ দিন আগৰ গানৰ অৰ্থবিলাক বেলেগ আছিল আগৰ গানত আমি শুনি মানে অতি সহজ আছিল শব্দবিলাক অতি সহজ আছিল বুজিবলৈ সহজ আছিল যেনেকৈ ভূপেন হাজৰিকাৰ গানৰ অৰ্থ বেলেগ বহুত ভাল মিনিং আছিল আজিকালি মানে আধুনিক আধুনিক হ'লে আধুনিকত মানে তোমাৰ নাচ গানৰ পৰা বস্তুটো বেলেগ হৈ যায় গানটো মানে বেলেগ হৈ যায় কিন্তু মিনিংটো বেলেগ হৈ যায় কিন্তু তাৰ অৰ্থটো সিমান এটা ভাল নালাগে বৰ্তমানৰ গানৰ অৰ্থ ইমান ভাল নালাগে কিন্তু আগৰ গান শুনি মানে মানে এনেকুৱা লাগে যে মই গানটোৰ ভিতৰত মই নিজে সোমাই গৈছোঁ কিন্তু এতিয়াটো চালে সেই শুনিলে ইমান সেই আগৰ ফিলিংছটো তেনেদৰে ফিলিংছটো নাহে মানে আগৰ গায়কেই হওঁক বা গীতিকাৰেই হওঁক এতিয়া বৰ্তমানৰ মানে তুলনাত আগৰখিনি বহুত ওপৰত আছিল কিন্তু পাৰ্থক্য এইখিনিয়ে যে এতিয়া চব বস্তুৱে মডাৰ্ণ আৰু মডাৰ্ণ বস্তুটো আমি আমি বৰ্তমান আমি ভাল নাপাওঁ কিন্তু আগৰখিনিত আমি ভাল পাওঁ